ক'ভিডৰ দৰে ক'ভিড হওঁতে বহুতখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ কাৰণ কেলে তেতিয়া ক'তো ওলাব নোৱাৰা হৈছিলোঁ মোৰ দোকানৰ বহুতখিনি লোকচান হৈ গৈছিল তেতিয়াতো ইটোৱে সিটোৰ ওচৰলে যাবলে দিয়া নহৈছিল

মাক্স নলগোৱাক ক'তো যাব নোৱাৰিছিলোঁ তেতিয়া দোকানৰ তেতিয়া দোকানলৈ মানুহ আহিব নোৱাৰিছিলে বন্ধ কৰি দিব লগা হৈছিলে বহুত বস্তু মানে বস্তু আনি অনা অনা হৈছিল বস্তুখিনি অনাৰ পাছত বহুতখিনি লোকচান হৈ গ'ল মানুহ অহা যোৱা কৰিবলৈ বন্ধ কৰি দিলে ইটোৱে সিটোৰ ওচৰলৈ আহিব নিদিয়ে তাৰ মাজতে ক'ভিডৰ সময়ত বহুতখিনি প্ৰব্লেম হৈছিল তেতিয়াতো ব্যৱসায় নেলাগে একেবাৰে ওলাবই নোৱাৰিছিলোঁ ৰাস্তাৰ পৰা এতিয়া ওলাবলে নিদিছিলে মানুহে ওচৰা ওচৰিকে এতিয়া ক'ভিড হৈছে অকমান ওলাব দিয়া নাছিলে ওলাই অলপ ওলাই গ'লে মানুহৰ নেকলেক কৰিছিলে হেৰি ক'ৰবাত হস্পিটেল যাব পৰা নাছিলোঁ ক'ৰবাত অফিচে চফিচে যাব পৰা নাছিলোঁ মাল বস্তু আনিব পৰা নাছিলোঁ সেইবিলাক আনিবলে গ'লেও মানে দূৰৰ পৰা বস্তু দিব লগা হৈছিলে সেইখিনি বহুত নেকলেটিং হৈছিলে মানে সেইটো সময়ত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে সেইটো সময়ত সেইটো কাৰণে আমাৰো বহুত প্ৰব্লেম হৈছিলে বহুত লোকচান হৈছিলে

গাড়ী মটৰে উঠিলেও মানে মানুহে ঘৃণা ভাৱ উপজিছিলে আপুনি যাব পৰা নাছিলোঁ মাল বস্তু আনিব পৰা নাছিলোঁ বিক্ৰী কৰিব পৰা নাছিলোঁ তাৰ বাবে বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ সেইবাবে মানে তেনেকুৱা যাতে বেমাৰ নহওক আৰু ভৱিষ্যতে মানে মানুহৰ নেগলেটিং নহওক তেনেকুৱা ক'ভিডৰ হেৰিয়ৰ দৰৱবিলাকৰ দিগদাৰ হৈছিল দৰৱ আনিবলে যাবলৈও ওলাই যাব পৰা নাছিলোঁ মানুহৰ মুখামুখি হ'ব দিয়া নাছিল গেটৰ বাহিৰ হ'ব দিয়া নাছিল সেনেকে ব্যৱসায়ৰ ক্ষেত্ৰতো বহুতখিনি লোকচান হৈছিল মানে তেনেকুৱাকে সেই যিখিনি বস্তু আগতে আনি লৈছিলোঁ সেইখিনি বস্তু মানে বিকিব পৰা নাছিলোঁ কিছুমানে সেই ওলাবই নিদিছিলে তাৰপৰা সেইকাৰণে অনা নিয়া বন্ধ হৈ গৈছিলে অনাখিনিও তাতে ভিতৰতে কিছুমান গেলি গৈছিল সেই তাৰ মাজত সেইখিনিতো বিক্ৰী কৰিব পৰা নাছিলোঁ দোকানলে অহা আহিবলে দিয়া নাছিলে মানুহ বা ময়ো ওলাই যাব নোৱাৰিছিলোঁ বা ঘৰৰ মানুহখিনিৰ লগতেই মানে ইমান মানে আহ যাহ প্ৰদানখিনি মানে কমি গৈছিলে বহুতখিনি মানে ঘৰতে খোৱা মেলা খোৱা বোৱাবোৰ অলপ সমস্যা হৈছিলে নিজৰে খোৱা বোৱাবিলাক সেই তেনেকে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে ক'ভিডে মানুহক বহুতখিনি জুৰুলা কৰি থৈ গ'ল ইনজেকশ্যন ল'ব লগা হৈছিলে প্ৰথম ড'জ ছেকেণ্ড ড'জ থাৰ্ড ড'জলৈকে ল'ব লগা হৈছিলে কৈছিলে যে বেজিটো নল'লে ক'তো যাব নোৱাৰি বা সোমাব নিদিয়ে চুব নিদিয়ে বেমাৰ আজাৰ হ'লেও হেৰি কৰিব নিদিয়ে মানে নাচায় ডক্তৰেও তেতিয়া অলপ অৱহেলা কৰিছিল সেনেকে তেনেকে মানে বেজিটো ল'বই লগা হৈছিল যেনেকে হ'লেও সেনেকেই মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু তেতিয়া খোৱা বোৱা অলপ হেৰি হৈছিলে মানুহো বেছি দুৰ্বল হৈ গৈছিলে যিখিনি খাব লাগে বা যিখিনি গাত প্ৰয়োজনীয় বস্তু হেৰি কৰিব লাগে সেইখিনি আনিব যাব পৰা নাছিলে সেই তেনেকে সমস্যা ভালেখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে